ক আছে ভালে তোৰ জে ডাবুল ই তই যোনটো পাৰ সেইটো দিব লাগিব ঘৰৰ পৰা ক'লে কি হ'ব আৰু নীটটো অ' নিজে দিব পাৰি আৰু আমাৰ বৰপেটাতে আমাৰ আ আমাৰ ডিষ্ট্ৰিক্টতে মেডিকেল আছে মেডিকেল কলেজ আছে ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিতাল সেইটোত যদি চাঞ্চ পোৱা টেনশ্যনেই নাই সেইটো আৰু কিয় জে ডাবুল ইত মাথা মাৰিব লাগে মানে পাব লাগিব বুজি যিহেতু তই মেটছ নোৱাৰ মেটছ নোৱাৰাকৈ তই জে ডাবুল ই কেনেকৈ দিবি

অ' অ' দে ক'ম দে তই যিহেতু বায়লজি পাৰ সেইটোত সেইটোৱে কৰিব লাগিব নীটে দিব লাগিব মেটছ নৰা তই কেনেকৈ জে দবল ই ক্ৰেক কৰিবি